মই বিদ্যালয় আৰু মহাবিদ্যালয়ত পঢ়ি থাকোঁতে বিভিন্ন ধৰণৰ কিতাপ পুথিভঁৰালৰপৰা আনি পঢ়িছোঁ পুথিভঁৰালৰপৰা মই পাঠ্যক্ৰমত অন্তৰ্গত কিতাপৰ লগতে বিভিন্ন আলোচনী বিভিন্ন উপন্যাস আনি পঢ়ি পঢ়িছোঁ পুথিভঁৰালৰ প্ৰয়োজনীয়তা বৰ্তমান সময়ত বহু গুণে বৃদ্ধি হৈছে কিয়নো বৰ্তমান শিক্ষা সকলোৱে ল'ব খোজে কিন্তু শিক্ষাৰ বাবে প্ৰয়োজনীয় কিতাপসমূহৰ বৰ্ধিত মূল্যৰ বাবে সকলোৱে সেই কিতাপখিনি ক্ৰয় কৰিব নোৱাৰে তেনেস্থলত যদি পুথিভঁৰালত সেই কিতাপসমূহ উপলব্ধ থাকে তেন্তে সকলোৱে সকলো ধৰণৰ কিতাপ পঢ়ি সেই কিতাপৰপৰা জ্ঞান আহৰণ কৰিব পাৰিব গতিকে আমি যিমান পাৰোঁ পুথিভঁৰাল সৰুকৈ হ'লেও নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিব লাগে বা আমাৰ ওচৰতে থকা পুথিভঁৰালত যিমান পৰিমাণে পাৰোঁ কিতাপ যি সকলোৱে প্ৰয়োজন হয় সেই কিতাপ দান কৰিবৰ কাৰণে সকলো আগবাঢ়িব লাগে